মই যিকেইটা কাম মোৰ ব্যৱহাৰ হিচাপে কৰি আছোঁ সেই কামকেইটা মই কৰি ভাল পাওঁ কৰি ভাল পাওঁ তাৰ মাজত অকণ মোৰ কষ্টও হয় কষ্ট হ'লেও মানে কি আৰু মই এটা উপাৰ্জনৰ পথ মই এটা ব্যৱসায় কৰিছোঁ সেই ব্যৱসায়টো কৰিবলৈ হ'লে মই অকণ কষ্ট কৰিবই লাগিব এতিয়া ঘৰ ল'ৰা ছোৱালী স্কুল পঠিয়াই কৰি কৰিবলৈ অলপ কষ্ট হয় কষ্ট হ'লেওতো কৰিব লাগিব ন মোৰ এতিয়া নিজৰ উপাৰ্জনৰ পথ তেনেকৈ সকলো মহিলা উপাৰ্জনৰ পথ আছে চবেই তেনেকৈ কষ্ট কৰে যেনেকৈ আজি মই কৰিছোঁ মোৰ ব্যৱহাৰ পৰা মই ঘৰখন চলাব পাৰিছোঁ মোৰ ল'ৰা ছোৱালী কিবা লাগিছে মই দিব পাৰিছোঁ ধৰা মোৰ হাজবেণ্ডেও কেতিয়াবা কিবা অসুবিধা হয় তেনেকৈ ধৰা তেওঁ কৰিব নোৱাৰিলে মই কয়িছোঁ তেনেকৈ মই এটা উপাৰ্জন কৰিছোঁ উপাৰ্জন কৰি যি পইচা একাউণ্টত থ'ব লাগে ধৰা সেই একাউণ্টৰ কামখিনি মই অকলে হেৰি কৰোঁ কাৰণ কেলে ব্যৱসায়টো কৰি মই ভাল পাওঁ আৰু মোৰ এইটো এটা উপাৰ্জনৰ পথ হয় চবৰে নিজৰ নিজৰ ভাল পোৱা বেলেগ আজি মই যেনেকৈ ব্যৱহাৰ কৰোঁ ভাল পাইছোঁ ধৰা এতিয়া চিলাই ব্যৱসায় হেৰি কৰিছোঁ ধৰা তেনেকৈ শাক পাচলি এটাই কৰিলোঁ যেনিবা বা জাতিলাও দিলোঁ জাতিলাওজোপা তাৰমানে অসংখ্য লাগি আছে ঘৰত খালোঁ খাই কৰিতো সেইখিনি পেলাই দিয়ে বিকি দিয়া মাত্ৰ দুটকা উপাৰ্জন হৈছে মই বিকি দিছোঁ দুটকা পাইছোঁ সেই পইচাখিনিতে একাউণ্টত থ'ব লাগে ধৰক সেই একাউণ্টৰ কামখিনি মই নিজে চম্ভালি কৰোঁ আৰু সেই কামখিনি কৈ মই ভাল পাওঁ সেইকাৰণে মই একাউণ্ট চম্ভালা কাম মই চব নিজেই কৰোঁ